ইণ্টাৰনেট বা বাতৰি কাকতে বহুখিনি মানে সুবিধা প্ৰদান কৰিছে মানুহৰ জীৱনলৈ যিখিনি মানুহে ঘৰতে থাকিয়েই জ্ঞান ল'ব পাৰে কোনো যাতায়তৰ খৰচ দি পেলাই গৈ পেলাই স্কুলৰ হওক বা বিদ্যালয় কলেজ সেইবোৰত গৈ পেলাই জ্ঞান লোৱাৰ দৰকাৰ নাই কাৰণ যিখিনি মানুহ ঘৰত থাকে তেওঁলোকে ইণ্টাৰনেটত কিবা বস্তু চাৰ্চ কৰি দিলেই পাব পাৰে নজনা বস্তুটো শিকিব পাৰে আৰু বাতৰি কাকতত ডেইলি যিবোৰ দৈনন্দিন জীৱনৰ খবৰ থাকে দেশ বিদেশৰ সেইবোৰতো পায়েই লগতে বিজ্ঞাপনসমূহ যিসমূহ দিয়ে মানে সেইসমূহো জানিব পাৰে তেনেকৈ চাবলৈ গ'লে বেংকৰ ক্ষেত্ৰতো ইণ্টাৰনেটে বহুখিনি সুবিধা প্ৰদান কৰিছে কাৰণ মেছেজ পঠিয়াই দিয়ে টেক্সট মেছেজেছ যিবোৰ উপলব্ধ হয় আৰু বেংকৰ পলিচি থাকে যিবোৰ লাইফ ইঞ্চুৰেঞ্চ তেনেকৈ যিবোৰ পলিচি থাকে যেনেকৈ আকৌ ঋণ দিবলৈ ক্ষেত্ৰতে হ'লেও ফোন কৰে কিছুমান কিছুমানৰ মোবাইলত আৰু সব কিছুমান ফেকো থাকে কিছুমান সব যে মানে বিশ্বাসত ল'ব পাৰি তেনেকুৱা নহয়